অঁ হেল্ল' প্ৰাঞ্জল কি খবৰ অঁ ভালেই ভালেই তাৰপিছত হেৰি আকৌ কথা এটা পাতিবলৈ ফোন কৰিলোঁ আকৌ এই মানে মই নতুন ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ ব্যৱসায়টো কৰিলে কেনেকুৱা কি হ'ব কেনেকুৱা ব্যৱসায় কৰিলে ভাল হ'ব সেইটোৱে আলোচনা কৰিবলৈ ফোন কৰিলোঁ অঁ হয় হয় কেনেকুৱা কৰিম বুলি ভাবিছা বাৰু অঁ অঁ অঁ ভালেই হ'ব আৰু জেগাডোখৰ চাব লাগিব য'ত যোনডোখৰত নেকি আমাৰ বস্তু দোকানখন চলে মানে যোনডোখৰ জেগাত নেকি আমাৰ প্ৰয়োজন হ'ব মানে মানুহবোৰৰ সু সুবিধা হ'ব অঁ অঁ অঁ আমি বেলেগ অঁ অঁ অঁ আমি এই বে আমি লোন ল'ব পাৰোঁ আমাৰ যদি ইমান ফাইনেন্সিয়েল প্ৰব্লেম হৈছে তেনেহ'লে আমি লোন লোন লোনো লৈ লৈ ল'ব পাৰোঁ লোন লৈয়ো বহুত মানুহে তেনেকৈ ব্যৱসায়বোৰ কৰ কৰিছে অঁ অঁ

অঁ ভালেই হ'ব

হয় হয় অঁ অঁ ঠিক আছে বাৰু

তেনেকৈ অঁ অঁ অঁ তেনেকেই ভাল হ'ব অঁ অঁ অঁ তেনেকুৱা জেগা এডোখৰ চাবা আৰু মোৰ ডিষ্ট্ৰিক্টটো নাই তুমি চাবাচোন অঁ অঁ চাম বাৰু অঁ অঁ অঁ অঁ হয়

কথা পাতিব লাগিব হয় হয় তাত গৈ কথা পাতি বস্তুবোৰ লগ

অঁ অঁ হয় হয় হয় অঁ অঁ ঠিক আছে বাৰু